হেল্ল' এইটো তৃপ্তি হোটেলত লাগিছেনে মই বৰ মই বৰপাক জীয়ামৰীয়া গাঁৱৰপৰা ৰূপা শইকীয়াই কৈ আছো আপোনালোকৰ হোটেল হোটেলত মই ৰাতিপুৱা এটা অৰ্ডাৰ কৰিছিলোঁ ৰোল আৰু চাউমিন অৰ্ডাৰ দিছিলোঁ আহিও পালেহি কিন্তু অৰ্ডাৰটো খুব বেয়া গোন্ধ ওলাইছে বেয়া গোন্ধ ওলাই আছে খাবপৰা নহ'ব ঘৰৰ যিহেতু সৰু ল'ৰা ছোৱালী আছে গতিকে গতিকে আপোনালোকে এই বস্তুবোৰ বস্তুটো লৈ গৈ মোক ভালকৈ নতুনকৈ বনাই দি ঘৰত দিয়ে যেন তাকে অনুৰোধ জনালোঁ ধন্যবাদ